ভাৰতৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা মানে কেনেকুৱা বুলি ক'বলৈ গ'লে অকমান দুখেই লগা লেখীয়া বাহিৰত যেনেকুৱা শিক্ষা ব্যৱস্থা ধৰক যিমান উন্নত আমাৰ ভাৰতত বা অসমত তেনেকুৱা উন্নত আমি দেখিবলৈ পোৱা হোৱা নাই যিটো ধৰণে ধৰক এজন টীচাৰে ষ্টুডেণ্টক যিটো ধৰণে মনোযোগ দিব লাগে সেই মনোযোগটো দিয়া দেখিবলৈ আমি প্ৰায় নেপাওঁৱেই এতিয়া অকল প্ৰাইভেট টিউশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আজি গভৰ্ণমেণ্ট টী টীচাৰসকলে ঘৰত প্ৰাইভেট টীচাৰটোক টিউচনটো কৰে সেইটো কাৰণে অকণ বেছিকৈ ঘৰত অকণ গুৰুত্বটো বেছিকৈ প্ৰদান কৰে স্কুলত এই হ'ব মই তোমালোকক ঘৰত বুজাই দিম ধুনীয়াকৈ ক্লাছত তেনেকুৱা আমিও আমিও শিক্ষক তেনেকুৱা পাইছোঁ এই মই আজি সেইটো সেইটো বিষয়ে বুজাই দিম এনেকৈ কোৱা আমিও শিক্ষক পাইছোঁ সেইটো কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো অকণ দুৰ্বল হৈ আছে আৰু তেনেকুৱা ধৰক যিটো ছিষ্টেম হ'ব লাগে সেই ছিষ্টেমটো এতিয়ালৈকে হোৱা নাই যিটো ধৰক বাহিৰত যিটো ছিষ্টেমত ধৰক শিক্ষা প্ৰদান কৰে আমাৰ অসমত ধৰক এতিয়া মই গোলাঘাটত থাকোঁ গোলাঘাটত মই সেইটো তেনেকুৱা ধৰণৰ ধৰক শিক্ষা পদ্ধতিটো উন্নতিকৰণ উন্নতিকৰণ হোৱাটো দেখা নাই আৰু উন্নতিকৰণটো হ'ব লাগে আমিও তেতিয়া ধৰক আমাৰ ইয়াৰো ষ্টুডেণ্টবোৰ অকণমান আগবাঢ়ি যাব পাৰে এতিয়া ধৰক কিবা এটা কোচিং ল'বৰ কাৰণেই আমি এতিয়া ইয়াৰ পৰা বাহিৰত যাব লাগে সেই কোচিংবোৰো যদি আমাৰ ইয়াতে উপলব্ধ হয় তেতিয়া আমাৰ শিক্ষা ব্যৱস্থাটো অকণমান উন্নত হ'ব আৰু আপোনাৰ ধৰক এতিয়া কিবা এটা এ পি এছ চি কোচিঙৰ কাৰণে আমি এতিয়া ইয়াৰ পৰা বাহিৰলৈ যাব লাগে ধৰক দেলহি যাব লাগে গুৱাহাটী যাব লাগে কিন্তু আমাৰ গোলাঘাটত এতিয়া তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰ নাই আৰু বাহিৰত গৈ থাকা মেলা কৰিবলৈও আমাৰ বহু বহুত অসুবিধা হয় পইচা পাতিৰ পৰাও ফাইনেঞ্চিয়েলিৰ ক্ষেত্ৰতো আমাৰ বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যদি আমাৰ ইয়াতে তেনেকুৱা ধৰক শিক্ষা পদ্ধতি তেনেকুৱা হয় আমাৰ নিজৰ ঠাইডোখৰতে আমি তেতিয়া বহুত সহায় সহায় হ'ব বুলি আমি ভাবোঁ মই ভাবোঁ কাৰণ সেইটো কাৰণে অকণমান তাৰমানে আৰু শিক্ষা ব্যৱস্থাটো আমাৰ ভা উন্নত হোৱাটো মই বিচাৰোঁ